আমাৰ অঞ্চলৰ লোকসকলৰ মোৰ ধৰ্মৰ লগত অন্য ধৰ্মৰ লোকৰ মানুহবিলাকৰ লগত মিল কিছু কিছু পৰিমাণে আছে আৰু কিছু কিছু পৰিমাণে আৰু অমিলো হয় যেনে আমাৰ এটা নীতি নিয়ম আমাৰ ধৰ্মৰ মতে এটা নীতি নিয়ম আছে যে খোৱা খাদ্যখিনি ভগৱন্তক অৰ্পণ কৰিহে খোৱা যায় কিন্তু আমাৰ নেবাৰৰ কিছুমাণে আৰু সেইটোত নাৰাখে সেনেকৈ হ'লে মাতিলে যোৱাটো যাওঁ কিন্তু তাত খোৱা লোৱাটোৰ অলপ প্ৰব্লেম হয় তাত আৰু তেওঁলোকক নজনোৱাকৈ আমি নোখোৱাকৈও আহিব নোৱাৰো যিখিনি পাৰি সেনেকে পানীখিনি খাই মিঠাইটো খাই হ'লেও আহোঁ অন্য খাব দিলে আমি হয়তো ভোক নাই বা খাই আহিলো বুলি কওঁ সেনেকৈও কৈও আমি আমাৰ ধৰ্মটো বজাই ৰাখিছোঁ আৰু আমাৰ ঘৰতো পুথি পাঠ কৰিলে আমাৰ ওচৰৰ অন্য ধৰ্মৰ মানুহবিলাকে মাতিলে আহে আহিলে ভালেই দেখুৱাই খোৱা লোৱাও কৰি যায় আৰু এই মাত বোলো ভালেই আছে বিচাৰে আমাকো সময় সুযোগ মতে আমিও যাওঁ আৰু আমাৰ ঘৰতো আহে আমাৰ এইখিনি ঐক্যতা আছে আৰু ওচৰৰ মানুহখিনিৰ ওপৰত কিন্তু কিছুমান ধৰ্মৰ মতে কিছুমানত যাবও নোৱাৰি যদিও গোটেইখিনি মিহলি হৈ আছে হিন্দু মুছলিম গোটেইখিনি মিহলি হৈ আছে সেই হিচাপত মানে অনুষ্ঠান পাতিলে বা বিবাহ পাতিলে সেইবিলাকত আমি কেতিয়াবা বাধা হৈ পৰে যোৱা তথাপি আমি যেনেকেই নহওক যাই নিমন্ত্রণটো ৰক্ষা কৰো তেনেকুৱাকৈ আমাৰ ধৰ্মটো চলি আছে আৰু ওচৰ চুবুৰীয়াখিনি আমাৰ এনেকুৱাকৈ চলি আছে ইয়াৰ মাজতে আৰু কিছুমান আছে মুখত নকলেও ভিতৰি ভিতৰি বেয়া পায় সেইটো হ'ব নালাগে ভিতৰি ভিতৰি বেয়া পোৱাটো হ'ব নেলাগে কাৰণ প্ৰত্যেকেই নিজৰ ধৰ্মটোৰ কথা প্ৰত্যেকেই বুজি পায় আৰু আনৰ ধৰ্মটোৰ কথাও বুজি ল'ব লাগে আনৰ মোৰ ধৰ্মটো মই যেনেকৈ স্পষ্ট স্পষ্টকে বজাই ৰাখিব বিচাৰো ঠিক তেনেকে নেবাৰেও তেওঁলোকৰ ধৰ্মটো স্পষ্টকৈ বজাই নিজে ৰাখিব ধৰ্মত অটুট হৈ থাকিব বিচাৰে গতিকে সেইখিনি আমি ধৰা বন্ধা নকৰি মিলা মিলিকৈ চলাটো উচিত আৰু প্ৰত্যেকেই প্ৰত্যেকৰ ঘৰত ধৰ্মানুষ্ঠানবিলাকত সহায় সহযোগিতা কৰাটো উচিত